হেল্ল' অঁ মই সমাজত কাম কৰি থাকোঁ এনেকৈ আপোনাৰ ধৰি ল'লোঁ আপোনালোকৰ গাঁৱত এনেকৈ আপোনাৰ হল বা এনেকৈ নামঘৰ আছেই অঁ তাতে মানে আপোনাৰ ধৰি ললোঁ ল'ৰা ছোৱালীবিলাকক শিকাও ৰাসৰ নৃত্য বা সত্ৰীয়া নৃত্য বা গায়ন বায়ন বিহু এনেকুৱা মানে যিখিনি মানে সাংস্কৃতিক হেৰি সেইখিনি শিকাও আমাৰ গ্ৰুপ আছে বাকী আমাৰ আপোনালোকে যদি ইচ্ছা কৰে আপোনালোকৰ গাঁৱৰ যিখিনি ল'ৰা ছোৱালী সেইখিনি যদি উন্নয়ন কৰিব বিচাৰে বা আগবাঢ়ি যাবলৈ দেখুৱাই তেতিয়াহ'লে আমাক আমাৰ লগত যোগাযোগ কৰিব পাৰে যদি যোগাযোগ কৰে আমি যাব পাৰিম

হয় হয় অঁ আমাক যদি ৰাইজৰফালপৰা যদি আমাক জনায় তেতিয়া আমি যাম এইদৰে কিছুমান নীতি নিয়মো আছে ধৰি লওক আপোনাৰ গায়ন বায়ন যদি শিকো বুলি কয় তেতিয়াহ'লে বা কি হয় ইনোফৰ্ম আছে সেই ইনোফৰ্মবো কিনিব পাৰিলে ভাল আৰু আৰু বাকী ল'ৰা ছোৱালী আপোনালোকে যোগাৰ কৰক আৰু কোনোবা যদি গাঁৱৰে যদি ৰাস চাস শিকোৱা মেলা হ'লেও এতিয়া ৰাস আহি আছে ৰাস চাস শিকোৱা মেলা এনেকৈ যদি পাতো বুলি ভাবে তেতিয়াহ'লে মানুহ গোটাওক আৰু আপোনালোক যদি গাঁৱত যদি কোনোবা ভাল পাৰদৰ্শিতা তেনেকুৱা মানুহ আছে তেতিয়াহ'লে আমি আমাৰ টিমত তেওঁকো লৈ ল'ব পাৰিম বাকী চৰকাৰৰফালৰপাও কিছুমান সুবিধা আছে আপোনাৰ পেঞ্চন চেঞ্চন আমাৰ দুই এজনে পাইছেই তেওঁলোক আমা টিমতে থাকিব পাৰিব যদি আছে সত্ৰীয়া নৃত্য বৰগীত আৰু আপোনালোকৰ গাঁৱত ছোৱালী আছেই তেওঁলোকে যদি বিহু নৃত্য শিকো বুলি ভাবে তেতিয়াহ'লে আমি ধুনীয়াকৈ বিহু নৃত্য আমাৰ গ্ৰুপত আছে ছোৱালী ধুনীয়াকৈ শিকাই দিব বাকী ঢোল কোনোবাই শিকো বুলি পেলাই পেপা কোনোবাই শিকো বুলি ক'লে এইটো মানে সকলোখিনি যদি কৰে তেতিয়াহ'লে তেও তেতিয়া মানে আমি একেবাৰতে গৈ পেলাই সকলোখিনি শিকাব পাৰিম বাকী আপোনালোকৰ ৰাইজৰ সহযোগিতা থাকিব তেতিয়া আমাৰ নিশ্চয় আমি উপকৃত হ'ম ভাল পাম আপোনালোকক হয় হয় হয় হয়

অঁ আপোনালোকে ৰাইজ লগত আলোচনা কৰক যদি আপোনালোকক খোল তাল এনেকুৱাৰ প্ৰয়োজন হয় তেতিয়াহ'লে আমাৰ টিমৰফালৰপৰা যদি ইমানজন ল'ৰা ল'ৰা আছে গায়ন বায়ন শিকাৰ বোলে দহজন ল'ৰা আছে বায়ন শিকা গায়ন শিকা পাঁচজন আছে তেতিয়া আমি সেইমতে মানে আমি বাদ্য যন্ত্ৰ যি খোল আৰু তাল সেইখিনিও আমি লৈ যাব পাৰিম গতিকে আপোনালোকে আলোচনা কৰক ৰাইজৰ লগত ৰাইজৰ লগত আলোচনা কৰি আপুনি এখন মোক লিষ্ট দিব বোলে এনেকৈ গায়ন শিকা দহজন বায়ন শিকা পাঁচজন তাৰপাছত বোলে কোনোবা বিহু শিকো বুলি কৈছে ছোৱালীয়ে তেতিয়াহ'লে বিহু এনেকৈ হেৰি দিব এনেকৈ আপোনালোকে ৰাইজৰ লগত ধুনীয়াকৈ আলোচনা কৰক কথাটো তাৰপাছত আপুনি আমাক জনাব হয় হয় হয় অঁ অঁ

ঠিক আছে আপুনি কেতিয়ালৈ জনাব ধন্যবাদ হয় হয় ঠিক আছে